মইতো গান গাই পোৱাই নাই এতিয়া আমাৰ নামঘৰত ভাদমহীয়া আইসকলে নাম লৈ আছে আইসকলৰ লগতে সহযোগ হৈ আইনাম গাওঁ লগতে মাজে সময়ে আমাৰ চাৰিআলিলৈ ফাংচন পাতে গায়ক আহে গায়কসকলে যি বিহুসুৰিয়া গীত গায় চাই ভাল লাগে নাচি হাঁহি মাতি যাওঁ সকলো একেলগে মিলি জুলি ভাল কণ্ঠৰ বাবে প্ৰথমতে গৰম পানী খাব লাগে আকৌ ঠাণ্ডা পানী খাব নালাগে ফ্ৰীজৰ নালাগে পানী খাব আৰু তেতিয়া মছলাযুক্তযুক্ত খাদ্য নোখোৱাই ভাল আৰু কণ্ঠটোৰ বাবে ভাল হৈ থাকিবলৈ আমাৰ বিশেষকৈ তাল মিচিৰি খাব লাগে